অন্ধবিশ্বাস বুলি ক'বলৈ গ'লে অসমীয়া লোকসমাজত কিছুমান লোক প্ৰথা আছে এইবোৰ বৈজ্ঞানিক ভিত্তিত চাবলৈ গ'লে সেইবোৰক অন্ধবিশ্বাস বুলিয়ে ক'ব পাৰি বিশেষকৈ আমাৰ সমাজত আমি দেখি থকা কিছুমান অন্ধবিশ্বাসৰ বিষয়ে মই ক'ব বিচাৰিছোঁ আমি দেখোঁ কিছুমান মানুহে যেতিয়া খৰ সময় যেতিয়া বতৰে খৰ মাৰে বা বৰষুণ নহয় মাটি শুকাই যায় তেনে সময়ত ব বৰষুণ কামনা কৰে বৰষুণ কামনা কৰিলে তেওঁলোকে অন্ধবিশ্বাস হিচাপে এটা কাৰ্য কৰে যিটো খুব হাস্যকৰ কথা তথাপিতো সেইটো লোকবিশ্বাস হিচাপে এতিয়াও আমাৰ সমাজত বৰ্তি আছে সেইটো হৈছে ভেকুলীৰ বিয়া পতা ভেকুলীৰ বিয়া পাতিলে এখন ডাঙৰ বিয়াৰ দৰেই সকলোখিনি কাৰ্যই কৰা হয় কিন্তু তাত দৰা আৰু কইনা সেইয়া হয় কিন্তু ভেকুলী এহাল এইটো এটা অন্ধবিশ্বাস বুলি ক'ব লাগিব খুব হাঁহি উঠা কথা কিন্তু মানুহে উপভোগ কৰে যদিও জানে অন্ধবিশ্বাস তাৰ মাজতো কিছুমান আনন্দময় পৰিৱেশৰ সৃষ্টি হয় কাৰণে মানুহে ভেকুলী বিয়াখন এতিয়াও কিছু কিছু ঠাইত পতা আমি প্ৰত্যক্ষ কৰোঁ তাৰপিছতে হৈছে কাউ কাউৰীয়ে চিঞৰিলে আলহী অহাৰ সংকেত যেতিয়া আজিকালি পাৰিপাশ্ আমাৰ চহ পাৰিপাৰ্শ্বিকতাটো ইমানেই সালসলনি হতি হৈছে চৰাই চিৰিকটি যথেষ্ট কমি যোৱাই আমি পৰিলক্ষ কৰিছোঁ তথাপিতো কেতিয়াবা যেতিয়া আমি ঘৰৰ ওপৰেদি বা ঘৰৰ ওচৰত ক'ৰবাত গছত পৰি থকা কাউৰীয়ে কন্দা শুনো আমি ভাবোঁ যে আমি কিবা এটা খবৰ পাম নতুবা ঘৰলে আলহী আহিল এইবোৰ সৰু সৰু কথা অন্ধবিশ্বাস বুলিয়েই প্ৰতিপন্ন হৈ আহিছে তথাপিতো তেনেকুৱা কথাবোৰ লোকবিশ্বাস হিচাপে আমাৰ মাজত এতিয়াও চলি আছে তাৰ উপৰিঞ্চিও আৰু কিছুমান চৰাই আছে শালিকী চৰায়ে যেতিয়া যুঁজ কৰে তেতিয়াও আলহী আহে বুলি ভবা হয় বা হাঁহে যেতিয়া খুব চিঞৰে হাঁহে যেতিয়া মাতে খুব চিঞৰি থাকে তেতিয়া বৰষুণ দিব বুলি কোৱা হয় ঠিক তেনেদৰণে ভূমিকম্প আহিলে উৰুলি দিয়া শুনো উৰুলি এক মঙ্গল মাংগলিক কাৰ্য হিচাপে ব্যৱহাৰ কৰে গতিকে ভূমিকম্প অহাৰ সময়ত জনসাধাৰণক ভীতিগ্ৰস্ত ন'হবলৈ বা ঈশ্বৰক উপাসনা কৰিবলৈ নতুবা ৰাইজক হয়তো সচেতন কৰিবলৈয়ো হওক নতুবা ভয় নাখাবৰ বাবেও হওক কিন্তু উৰুলি দিয়া হয় সেয়াও এক লোকবিশ্বাস বা ক ক'ব পাৰি অন্ধবিশ্বাস তাৰপাছতে আমি ক'ৰবালৈ যেতিয়া গাড়ীত ভ্ৰমণ কৰি থাকোঁ সেই সময়ত হঠাতে ৰাস্তাটোৰ আমাৰ গাড়ীৰ সন্মুখ সন্মুখেৰে যদি এটা মেকুৰী পাৰ হৈ যায় আমাৰ গাড়ীৰ লাহেকৈ ৰখাই দিয়া হয় আৰু অকণমান পিছুৱাই আকৌ যাত্ৰা আৰম্ভ কৰা হয় তে সেয়াও এক পৰম্পৰা হয় কিন্তু সেয়া অন্ধবিশ্বাস তাৰপাছত আমি আৰু কিছুমান অন্ধবিশ্বাস মানো যেনেকৈ আমাৰ বিবাহকাৰ্য যেতিয়া সম্পন্ন হয় তেতিয়া দৰা কইনাই যেতিয়া দৰাই কইনা আনিবলৈ যায় সেই সময়ত প্ৰায়েই দৰাঘৰীয়া মানুহসকলে নিজৰ কাপোৰত পিন বা বেজি একোটা লৈ যায় সেই বেজি বা পিনটো জাৰি ফুকি নিজৰ কাপোৰত মাৰি লৈ বিভিন্ন অপায় অমঙ্গলৰ পৰা নিজকে বচাই ৰাখিব পাৰিম বুলি এক লোকবিশ্বাস অনু লোকবিশ্বাস বুলি সেই প্ৰথাটো এতিয়াও প্ৰচলিত হৈ আছে তাৰপাছত দৰাৰ গাড়ী যেতিয়া যায় তেতিয়া গৈ থাকোঁতে যেতিয়া কোনোবা নৈ পাৰ হয় বা কোনো নামঘৰ বা মন্দিৰ পাৰ হোৱা হয় তেতিয়া প্ৰতি স্থানতেই গাড়ী ৰখাই একোটাকৈ আধলি দি বা তামোল পাণ এযোৰ দি সেৱা কৰি যোৱাটো এটা পৰম্পৰা এয়া যদিও লোকবিশ্বাস এয়াও এক অন্ধবিশ্বাস বুলিয়েই ক'ব পৰা যায় এনেধৰণৰ বহুত অন্ধবিশ্বাস আমাৰ সমাজত লোকপ্ৰথা হিচাপে চলি আহিছে হয়তো চলি থাকিব কিছুমান লোকপ্ৰথা এনেকুৱাও নহয় যে বেয়া সেই লোকপ্ৰথাই আমাক আমোদ দিয়ে বা এটা পৰম্পৰা হিচাপে আমি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মই পালন কৰি আহিছোঁ হয়তো ভবিষ্যতলৈয়ো এনেদৰে পালন কৰা হৈ থাকিব এইবোৰ একেবাৰে লুপ্ত হোৱাটোও আমাৰ সমাজৰ কাৰণে মঙ্গলদায়ক নহয়